হেল্ল' কওক কিবা ক'ব

হয় নেকি অঁ পা পাৰিমতো মই ইলেক্ট্ৰিচিয়ান মানুহ সেইটো কৰিবই লাগিব আৰু মোৰ অঁ বাৰু অঁ বাৰু যাম বাৰু আপুনি মোক খালী ডে'টটো ক'ব কোনদিনাখন যাব লাগে হয় নেকি আৰু এই বস্তু বাহানি গোটাই থ'ব এইবিলাক এই ৱাইৰিঙৰ কিবিলাক যিবিলাক বস্তুৰ সামগ্ৰী লাগতীয়াল সামগ্ৰী সেইবিলাক গোটাই ৰাখিব বাৰু অঁ আৰু কিবা কথা আছিল আৰু কিবা আছে নেকি কথা আমি আঠাইছ তাৰিখেই যাম আপোনাৰ আঠাইছ তাৰিখে মাতিছে অঁ অঁ অঁ ঠিক আছে